এক লাখ পঞ্চাছ হাজাৰ দুই লাখ পঁচিছ হাজাৰ তিনি লাখ তেত্ৰিছ হাজাৰ চাৰিশ পাঁচ লাখ বিছ হাজাৰ দুই লাখ বাইছ হাজাৰ বাইছ